গ্ৰাম্য সমাজলৈ ভ্ৰমণ বা পৰ্যটনক উৎসাহিত কৰিবৰ কাৰণে আমাৰ গ্ৰাম্য অঞ্চলৰ যিসকল পৰ্যটন ক্ষেত্ৰ আছে সেই ক্ষেত্ৰসমূহৰ আন্তগাঁথনিৰ উন্নয়ন কৰিব লাগিব সেই ক্ষেত্রসমূহলৈ যাবৰ বাবে পৰিৱহণৰ ব্যৱস্থাটো অতি সুচল হ'ব লাগিব আৰু সেই ক্ষেত্ৰত গাম বিশেষকৈ গ্ৰাম্যাঞ্চলত থকা খোৱাৰ ক্ষেত্ৰত অসু অসুবিধা হয় সেই ক্ষেত্ৰত বিভিন্ন থকাৰ বাবে বিভিন্ন থকা আৰু খোৱা বোৱাৰ বাবে বিভিন্ন হোটেল হওক বা বেলেগ ধৰণে তাত ঘৰ নিৰ্মাণৰ চেষ্টা কৰিব লাগিব আৰু সামাজিক মাধ্যমত হওক বা বিভিন্ন প্ৰকাৰে এই ক্ষেত্ৰসমূহৰ প্ৰচাৰ চলাব লাগিব তেতিয়াহে আমাৰ গ্ৰাম্য অঞ্চলৰ যাবৰ বাবে মানুহসমূহ উৎখা মানুহসমূহ উৎসাহিত হ'ব